হয় এতিয়া আমাৰ ইয়াত বহুত গৰম এই গৰমৰপৰা পৰিত্ৰাণ পাবলৈ সকলোৱে ফল মূলৰ ৰস পান কৰে আৰু আমাৰ ঘৰতো ইয়াত পৰ্যাপ্ত পৰিমাণে ফল মূল পোৱা যায় আৰু সেই ফল মূলৰপৰা আমি চৰ্বত বনাই খাওঁ যেনে নেমু গোলনেমু ঠেকেৰা বা চৰ্বত টেঙা আৰু সংৰক্ষিত তেতেলী এই সকলো দ্বাৰা আমি চৰ্বত বনাই খাওঁ বজাৰৰপৰা অনা চৰ্বততকৈ ঘৰত যি যি আমি বনাই খাওঁ চৰ্বত সেয়া অতি আমাৰ শৰীৰৰ বাবে উপকাৰী ইয়াত কোনো চাইড এফেক্ট নহয় গতিকে ঘৰত বনাই খোৱাটোৱে আচলতে ভাল আৰু সেয়ে আমি প্ৰায় ঘৰত বনাই চৰ্বত খাওঁ নেমু চৰ্বত বেছিকৈ খাওঁ ই দেহাক বৰ শীতল কৰি ৰাখে আৰু গৰমত ময়ো সকলোকে কওঁ বাহিৰৰপৰা কিনি আনি চৰ্বত খোৱাতকৈ ঘৰত নিজে বনাই এনেদৰে চৰ্বত খাব শৰীৰো ভালে থাকে মনো ভাল থাকে আৰু সকলোফালে ভাল হয় গতিকে ঘৰত বনোৱা চৰ্বতহে খাব দেই